হয় মই কেইগৰাকীমানক প্ৰশিক্ষণ দিছিলোঁ যিহেতু মই এগৰাকী হাউচৱাইফ সেইকাৰণে মোৰ ব্ৰিজনেচ বিজনেচটো মই ঘৰতে থাকিয়ে আগবঢ়াই নিছোঁ সেই হিচাপত মই কেইগৰাকীমানক প্ৰশিক্ষণ দিছিলোঁ মই যিহেতু ঘৰতে চিলাই কৰোঁ চিলাই মেচিন আছে সেই হিচাপত মই কেইগৰাকীমান মোৰ ওচৰত আহিছিল মই তেওঁলোকক প্ৰথম অৱস্থাত ভালদৰে জোখ মাখ কৰি মই প্ৰথম কাগজক কাজগত কাটিবলৈ শিকাইছিলোঁ তাৰপাছত কাজগত ভালদৰে কাটি হোৱাৰ পাছত তেওঁলোকক মই মেচিনটো মেচিন চলাবলৈ শিকাইছিলোঁ কাৰণ মেচিনটো কেতিয়াবা ওলোটা পাকেও ঘূৰি যাব পাৰে সেইকাৰণে মই তেওঁলোকক ভালদৰে মেচিনটো চলাব শিকাইছিলোঁ মেচিনটো চলাই হোৱাৰ পাছত তেওঁলোকক মই মই কাপোৰত কাটি তেওঁলোকক সেই কাপোৰ চিলাবৰ কাৰণে শিকাইছিলোঁ তেওঁলোকে এতিয়া ভালদৰেই চিলাইছে ধুনীয়াকৈ চিলাব পৰা হৈছে সেয়েহে মানে মই যিদৰে মানে তেওঁলোকক শিকাইছোঁ সেইমতে তেওঁলোক আগবাঢ়ি যাবও পাৰিছে সেয়েহে মই তেওঁলোকক পাৰ্গত বুলিয়ে ভাবোঁ কাৰণ তেওঁলোকৰ তেওঁলোকে এতিয়া ধুনীয়া দৰে ধুনীয়াকৈ চিলাব পৰা হৈছে চিলাইটোৰ সমানকৈ নিব পৰা হৈছে কোনো পাহাৰটোৰ ৰকম হোৱা নাই চিলায় তেওঁলোক এতিয়া বিভিন্ন কাপোৰ চিলায় যেনেদৰে ব্লাউজ চিলায় কূৰ্তি চিলায় ব্লাউজ চিলায় চাদৰ মেখে চাদৰ মেখেলা চিলায় ব্লাউজ ব্লাউজ ধুনীয়াকৈ চিলাব পৰা হ'ল আৰু শাড়ীৰ ফল্চ লগায় ইত্যাদি তেওঁলোকে ধুনীয়াকৈ চিলায় চিলাব পৰা হৈছে আৰু তেওঁলোক বৰ্তমান মোৰ ওচৰত যি প্ৰশিক্ষণ লৈছিল সেই প্ৰশিক্ষণো সমাপ্তি ঘটিছে